নমস্কাৰ মই মই সুস্থ জীৱ জন্তু ভাল গুণৰ সজ আৰু সুস্থ জীৱ জন্তুবোৰ চিনাক্ত কৰিবলৈ হ'লে মই মানে বিশেষকৈ আমাৰ ওচৰৰ মানে এনেকুৱা জনা এনেকুৱা যি পশুপালন কৰে তেনেকুৱা মানুহৰ পৰা অকণমান পৰামৰ্শ লওঁ আৰু মানে চিকিৎসকৰ দ্বাৰাও মই পৰামৰ্শ লওঁ আৰু বিশেষকৈ সুস্থ হ'বলৈ হ'লে সুস্থ মানে সুস্থ পোৱালি এটা হ'বলৈ হ'লে মানে ছাগলী এজনীয়ে হওক সুস্থ বা গৰু এজনী হওক সুস্থ হ'বলৈ হ'লে পোৱালিটো শকত আবত মানে স্বাস্থ্য ভাল হ'ব লাগিব তে মানে তেনেকুৱা এটা পোৱালি নিশ্চয় ভাল হ'ব বুলি আশা ভাবোঁ হ'বই ভাল পোৱালি মানে ভৱিষ্যতে ভাল পোৱালি দিব কৰিব বা সে সজটো ভাল হ'ব এই কথা গম প গম পাওঁ আৰু মানে তেনেকৈ ভাল হেৰি সুস্থ মানে জনা কিছুমান মানুহ গ অভিজ্ঞ মানুহৰ পৰা মানে মই সুধি লওঁ যে এই ছাগলীটো ভাল হ'বনে সঁচটো ভাল হ'বনে বা গৰু পোৱালিটো ভাল হ'বনে এনেকুৱা এটা যে আৰু বিশেষকৈ তাৰ গুণ তাৰ মানে যিটো স্বাস্থ্য তাৰ মানে হেৰিটো দেখি পিনি স্বাস্থ্যটো দেখি গম পোৱা যায় বিশেষকৈ যে পোৱালিটো সুস্থ হ'ব সৰু চাপৰ অকণমানি ধৰি লওক পোৱালি এটা গৰু পোৱালিয়েই হওক বা ছাগলীয়েই হওক তেনেকুৱা দেখিলেই গম পোৱা যাই সেই সঁচটো যে ভাল নহ'ব সেইটো যে ভৱিষ্যতে তাৰ সিও যে ভাল মানে পোৱালি নিদিব ভাল সঁচ হেৰি সুস্থ নহ'ব এনেকুৱা এটা গম পোৱা যায় তেনেকৈ মই আনো পালন কৰোঁ গৰু গৰু হওক ছাগলী হওক মানে পশুপালন কৰিব হ'লে মই তেনেকৈ চাওঁ সুস্থ জীৱ জন্তুৰ মানে বুলি ক'লে তেনেকৈ মই পালন কৰোঁ সেই সা এইটো কি মানে বিশেষকৈ ওচৰত আমাৰ যি কি এনেকুৱা পশুৰ চিকিৎসক আছে পশুৰ চিকিৎসকৰ দ্বাৰাও মানে মই কথাটো জানি লওঁ পশু চিকিৎসকক সুধোঁ যে মানে কেনেকুৱা ধৰণৰ হ'ব কি হ'ব এইটো তেনেকৈ মান কৰো ন মানে উন্নত মানৰ হ'ব নে নহয় এই গৰুটোৱে হওক এই গৰু পোৱালিটোৱে হওক ছাগলী পোৱালি উন্নত মানৰ হ'ব নহয় সেইটো মই সুধি লওঁ সুধি বুজি মই মানে তেনেকৈ তেনেকৈ ইমানে পা পালন কৰোঁ আৰু গৰু ছাগলী আৰু ভালকৈ নিৰোগী কৰি ৰাখিবলৈ হ'লে বিশেষকৈ সিহঁতক মানে ভালকৈ খোৱা বোৱা দানা পানী এইবোৰ দিলে বুলিলে হেনো সুস্থ হয় হয় ভাল সচ সুস্থ ভাল সঁচৰ পোৱালি আনি পিনি খোৱা খোৱা যদি দানাটো ভালকৈ লাগি সেই পোৱালিটোৱে আৰু সুস্থ সুস্থ হ'বগৈ হৈছে ভাল মানে পোৱালি দিব আৰু তাৰ তাৰপৰাই আকৌ ভাল মানে হেৰি হ'বগৈ বাঢ়ি যাব ছাগলীয়ে হওক গৰুৱে হওক এনেকৈ পোৱালি মানে ইটো পাছত সিটো দিব আৰু সুস্থ যদি পোৱালিটো মানে সুস্থ সুস্থ নহয় তেনেকুৱা সৰু পোৱালি হ'লে তেনেকুৱা পোৱালি হ'লে আমিতো আমিতো তেনেকৈ কয় মানে আনে নানোৱে মানে মানুহৰ পৰামৰ্শ লৈহে মানে চিকিৎসকৰ পৰামৰ্শ লৈ বা জনা মানুহৰ অভিজ্ঞ মানুহৰ পৰামৰ্শ লৈহে তেনেকুৱা বস্তুটো আমি আনো বা পালন কৰোঁ